হেল্ল' অঁ হয় এইটো ধেমাজি ধাবাত লাগিছেনে অঁ মই মাছখোৱা বৰপাক জীয়ামুৰিৰ পৰা কৈছিলোঁ হয় মই আপোনালোকৰ ধাবাৰ পৰা ম'ম' আৰু চাওমিন অৰ্ডাৰ কৰিছিলো মই বস্তুখিনি খোৱাৰ বাবে উপযোগী বুলি ভবা নাই কাৰণ বস্তুখিনি নিসিজা নিচিনা লাগিছে অঁ হয় মই বস্তুখিনি ৰিটাৰ্ণ দিব বিচাৰো যদি আপোনালোকৰ ৰিটাৰ্ণ প্ৰ'চেছটো মোক জনাই দিব পাৰে হোৱাটছএপ যোগে দি দিব মই নাম্বাৰটো দি দিম আপোনালোকে হোৱাটছএপত ৰিটাৰ্ণ প্ৰ'চেছটো মোক বুজাই দি দিলেই হ'ব